টাউনলৈ ওলাই গৈছিলোঁ ফুৰিবলৈ অকণমান ফুৰি মেলি চালোঁ চাই ভাবিলোঁ ল'ৰাটোলৈ বেগ এটা লৈ যাওঁ তাৰপৰা বেগটো লৈ আহিলোঁ বেগটো আনি দেখিলোহি ঘৰত দেখাত ভাল দেখিলোঁ কিন্তু ঘৰত আহি দেখিলোঁ বেগটোৰ ভিতৰৰ কিছুমান চেইন টেইন আদি কৰি বেয়া কিছুমান চিগা ভগা নিচিনা আছে আৰু কোনো ঠাইত কাণৰ ৰঙটো এৰাই গৈছে আৰু বস্তু বাহানি ভৰাবলৈয়ো বস্তুটো ভাল নহ'ব সেইকাৰণে ভাবিলোঁ এনেকুৱা নকলি বস্তু যেতিয়া বেচিছে সেইখন দোকানৰ পৰা বস্তু মই আৰু কেতিয়াও কিনিবলৈ নাযাওঁ আৰু আনকো মই সেইখন দোকানলৈ যাবৰ কাৰণে মই বাধাহে দিম কাৰণ যিহেতু বস্তুটো পইচা দি কিনি অনা হয় ভাল বস্তু নানিলে মনটো ভাল নালাগে আৰু এনেও পইচাকেইটা অপব্যয় হোৱাৰ নিচিনা লাগে সেয়েহে মই আনকো সেই দোকানখনৰ চিনাকী কৰি সেইখন দোকানলৈ নাযাবৰ বাবে মই ক'ম